অঁ

কুকুৰা কুকুৰা আছে দুটামান কিমান ডাঙৰ কুকুৰা লাগিব

এক কেজি আধা কেজি সেনেকাবোৰ আছে

অঁ কাইলে আনিবা মই এতিয়া হেৰি নহয় কেজিকেই টকাকে দিবা কেজি আমাৰ ইয়াত চাৰিশ আছে চাৰিশ চাৰিশ অঁ হ'ব বাৰু মই দুটা ৰাতিপুৱা ধৰি থৈ দিম ন হ'ব কাইলে আহিবা ৰাতিপুৱা আহিবা নে গধূলি অঁ অঁ হ'ব তেনে দেই